ঘৰত পোহা চৰাই যেনে ধৰি লওক আপোনাৰ কুকুৰা হাঁহ আদিৰ বাবে পুষ্টিকৰ খাদ্য খুৱাবলৈ হ'লে তেওঁলোকক ভাল যদি উৎপাদন পাব হয় আমি কুকুৰা হাঁহৰ পৰা তেতিয়াহ'লে তেওঁলোকক আমি খাদ্যবিলাক ভাল খাদ্য খুৱাব লাগিব পুষ্টিকৰ আহাৰ খুৱাব লাগিব যেনে ধৰক ধান চাউলৰ পৰা আদি কৰি মাকৈ ঘেঁহু চয়াবিন এইবিলাক যদি আমি আমাৰ কুকুৰা ফাৰ্মখনৰ কুকুৰাখিনিক আমি যদি এই আহাৰবিলাক খুৱাওঁ তেতিয়াহ'লে আমাৰ উৎপাদনটো ভাল হয় ধৰি লওক মাংস উৎপাদনেই হওক বা কণীৰ উৎপাদনেই হওক আমি তেওঁলোকক যদি ভাল খাদ্য খুৱাওঁ তেতিয়াহ'লে তেওঁলোকৰ বৃদ্ধিটো আৰু উৎপাদনটো বৃদ্ধি পায় আৰু সেইটো কাৰণে মানে কি হয় কুকুৰা হাঁহ খাদ্যৰ ক্ষেত্ৰত সম্পূৰ্ণ গুৰুত্ব দিব লাগিব তাহাঁতক টাইমে টাইমে আমি খানা খুৱাব লাগিব ভাল ভাল খাদ্য তেওঁলোকক পুষ্টিকৰ আহাৰ খুৱাব লাগিব আৰু সময়মতে আমি তেওঁলোকক কুকুৰা বা হাঁহবিলাকক আমি কুকুৰাবিলাকক আমি ভেকচিন তেওঁলোকে বেমাৰ আজাৰৰ পৰা আমি প্ৰতিষেধক বেমাৰ আজাৰ নহ'বৰ কাৰণে প্ৰতিষেধক ব্যৱহাৰ কৰিব লাগিব সময়মতে দিব লাগিব তেওঁলোকক প্ৰতিষেধক আৰু ভালদৰে আমি পোৱালিৰ পৰা ডাঙৰ কৰালেকে আমি তেওঁলোকৰ বেমাৰ আজাৰৰ পৰা খোৱা খাদ্যৰ পৰা সকলোখিনিৰ ক্ষেত্ৰত আমি কেয়াৰ ল'ব লাগিব আৰু এই এনেকে কৰিলে আমি সৰুৰ পৰা যদি এটা কুকুৰা পুহি পোৱালিতে যদি তেওঁলোকক ভেকচিন আৰু বিভিন্ন প্ৰতিষেধক আমি যদি দি দিওঁ ভিটামিন আজি দিয়াৰ ফলত আৰু খাদ্যটো যদি আমি ভালকে খুৱাওঁ ভাল খাদ্য যদি খুৱাওঁ তেতিয়াহ'লে আমি খুব কম সময়ৰ ভিতৰত অধিক আমি লাভ কৰিব পাৰিম আৰু আমাৰ ঘৰতে মোৰ কুকুৰা আছে সেই কুকুৰা কুকুৰা আৰু হাঁহ আছে সেই কুকুৰা হাঁহক ভালকে যতন কৰি চাফ চিকুণকে পুহি তেওঁলোকক আমি কুকুৰা হাঁহবিলাকো আমি ভাল প্ৰতিষেধক দিয়াৰ পিছত তেওঁলোকক খাদ্য সুন্দৰকৈ দিয়া হয় আৰু তাৰ ফলত কণীৰ পৰা মাংস যথেষ্ট উৎপাদন কৰিব পাৰি আৰু সুন্দৰকে এটা পৰিয়াল আমি সেই কণী আৰু মাংস বিক্ৰী কৰি আমি এটা পৰিয়াল মাহটোত ধুনীয়াকে চলিব পাৰি স্বাৱলম্বী হ'ব পাৰি এই ক্ষেত্ৰত মোৰ এশজনী কুকুৰা আছে আৰু সেই অভিজ্ঞতাৰ ফালৰ পৰা মই কওঁ এটা যদি সঠিক সময়ত সঠিকভাৱে যদি আমি হাঁহ কুকুৰাখিনিক যদি যতন লওঁ যত্ন লওঁ তেতিয়াহ'লে আমি সুন্দৰকৈ উৎপাদন পাব পাৰোঁ এতিয়া নৰ্মেল মানে যিখিনি কুকুৰা যেনে ধৰণে নৰ্মেল এজন মানুহে যেনেকে পোহে আমি যদি তাতকৈ অকমান ভালদৰে যদি চেষ্টা কৰোঁ ভাল প্ৰডাকশ্যন পাবলৈ হ'লে মানে তেতিয়াহ'লে আমি ভাল খাদ্য খুৱাব লাগিব আৰু সময়মতে তেওঁলোকক বেমাৰ আজাৰ প্ৰতিষেধক দিব লাগিব আৰু তাৰ ফলত আমাৰ কণীয়ে হওক মাংসই হওক আমি অধিক উৎপাদন কৰিবলৈ সক্ষম হ'ম আৰু তাৰপিছতে গঁৰাল কুকুৰা গঁৰালটো সুন্দৰকৈ চাফ চিকুণ কৰিব লাগিব যাতে লেতেৰা জমা হ'ব নোৱাৰে তেওঁলোকৰ মল মূত্ৰ যাতে আমি সুন্দৰকৈ চাফা কৰি থাকিব পাৰোঁ আৰু বাহিৰৰ কুকুৰাৰ লগত বাহিৰৰ পৰিৱেশৰ লগত যাতে আমি ভালকে তেওঁ কুকুৰাখিনি যাতে ঘূৰি ফুৰিব নোৱাৰে তেওঁলোকক এটা এই গঁৰালৰ ভিতৰত বা এটা বাউণ্ডেৰীৰ ভিতৰত ৰাখিব লাগিব আৰু

মানে কণী পাৰিবৰ সময়ত তেওঁলোকক কণী পাৰিবৰ কাৰণে যিটো ব্যৱস্থা কৰিব লাগে সেই ধুনীয়াকে তেওঁলোকক টুম বা এনেকুৱা হেৰি ব্যৱস্থা কৰি দিব লাগে যাতে কণীটো পাৰিব পাৰে আৰু ভাগি নেযায় আৰু সেই কণী বিক্ৰী কৰি আমি এটা কুকুৰাৰ কণী দাম আপোনাৰ ধৰি লওক বিছ টকা কৈ আমি যদি বিক্ৰী কৰোঁ এশটা কণী যদি আমি পাৰ ডে' যদি আমি ওলায় তেতিয়াহ'লে আপোনাৰ যথেষ্ট টকা ইনকম কৰিব পাৰি কণী কুকুৰা পুহিলে মানে আপোনাৰ কণী কণীৰ পৰাও লাভ কৰিব পাৰি আৰু মাংসৰ পৰাও লাভ কৰিব পাৰি মাংস বিক্ৰী কৰিও তাক লাভ কৰিব পৰা যায় গতিকে এটা ভালকৈ যদি এটা বৈজ্ঞানিক পদ্ধতিৰে আমি যদি ফাৰ্মখন বা আমাৰ ঘৰৰ হাঁহ কুকুৰাবিলাক যদি আমি পালন কৰোঁ তেতিয়াহ'লে তাক বেমাৰ আজাৰৰ পৰাও হাত সাৰি থাকিব পাৰি আৰু সোনকালে কুকুৰা ডাঙৰো হ'ব আৰু সোনকালে ডাঙৰ হোৱা মানে তেওঁলোকক আমি এটা ভাল উৎপাদন পাম আৰু উৎপাদন পোৱাৰ লগে লগে আমি তাত বেছি অধিক লাভ কৰিব পাৰিম আৰু আজিকালি এটা কুকুৰা পাৰ কেজি আপোনাৰ চাৰিশ টকাকৈ পোৱা যায় এটা কণী চাৰিশ টকাকৈ বিক্ৰী কৰিব পাৰি যায় আৰু এটা কণী আপোনাৰ বিছ টকাকৈ মাৰ্কেটতে পোৱা যায় ঘৰতে বহি মাহটোত এটা সুন্দৰ ইনকম আমি কৰি ল'ব পাৰোঁ আৰু সেই কুকুৰা হাঁহ পুহি পালন কৰি আপোনাৰ এটা পৰিয়াল চলিব পাৰি আৰু ভৱিষ্যতৰ ফাৰ্মখন আৰু ডাঙৰো কৰিব পাৰি লাভ লাভৰ পইচাৰে গতিকে এইখিনি ক্ষেত্ৰত মানে খাদ্য আৰু তেওঁলোকৰ যিটো বেমাৰৰ প্ৰতিষেধক সেইখিনিৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগিব গতিকে সেইটোৱে কৰিলে মানে আমি সেনেদৰে যদি আমি আগবাঢ়োঁ আমি যথেষ্ট আমাৰ জীৱনত আমি স্বাৱলম্বী হ'ব পাৰিম আৰু মই ঠিক তেনেদৰে স্বাৱলম্বী হৈছোঁ মই প্ৰথমতে এখন ফাৰ্ম খুলিছিলোঁ এতিয়া মই দুখন ফাৰ্ম খুলিছোঁ এখন ফাৰ্মত মোৰ পঞ্চাছজনী মাইকী কুকুৰা আছে আৰু পঞ্চাছটা হাঁহ আছে পঞ্চাছজনী হাঁহ আছে গতিকে এইখিনিৰ পৰা মই কণীও উৎপাদন পাইছোঁ আৰু মাংসও পাইছোঁ গতিকে এটা সুন্দৰভাৱে মাহটো এইখিনি বিক্ৰী কৰি আমি সুন্দৰভাৱে এটা টকা উপাৰ্জন কৰিব পাৰিছোঁ যথেষ্ট লাভ পোৱা যায় আৰু আজিকালি আপোনাৰ লোকেল মুৰ্গীৰ চাহিদা বহুত